ভাল ভাল ভাল তোমাৰ ভাল নহ্ ধান খেতি বৰ বেয়া হোৱা নাই ভালেই হৈছে বাৰু

মোৰ এইবেলি বেছি বিঘা নাই বেছি নাই কৰা প্ৰায় দুপুৰামান খেতি কৰিছিলোঁ হয় হয় হয় খেতি বাতি শেষ হ'ল আৰু এতিয়া এইবাৰনো কিটো আৰু ৰঞ্জিত অলপ দিলোঁ তাৰপাছতে ৰঞ্জিত দিলোঁ তাৰপৰা বাহাদুৰ তেনেকৈ বৰা জহা অলপ দিছোঁ এনেই খেতি কৰি এইবাৰো অঁ মালভোগটোৱে এইবাৰ নাই মোৰ মালভোগটো এইবাৰ খেতি কৰা নহ'ল আৰু তোমাৰ খেতিটো কেনেকুৱা হৈছে তুমি কি কি ধান দিলা

হয় হয়

ধানৰ দাম বঢ়ালেও মানে খেতিয়কৰ যিটো মানে আজিকালি খৰচ হয় খৰচটো উলিয়াবলৈ বহুত কষ্ট হয়গৈ আজিকালি খেতিত হয় হয় কাৰণ আলি পদূলিবিলাকো মানে আলি পদূলিবিলাকো মানে আজিকালি দিবৰ কাৰণে হাজিৰা লগোৱা ক্ষেত্ৰত গোটেইখিনি আকৌ কঠীয়া নিয়াৰ পৰা আদি কৰি কঠীয়া পৰাৰ পৰা গোটেইখিনি যদি আপুনি মই হিচাপ কৰি দিওঁ তেনেহ'লে আমালৈ এই প্ৰায় নথকা নিচিনাই হয়গৈ দাম দিলেও ত' তেনেকুৱা হৈছে আজিকালি খেতি বাতিবিলাকত খেতি বাতি হয় হয় হয় ব বৰা জহা কম হোৱা নাই কাৰণ আজিকালি বৰা জহা খেতি কৰিবলৈ মানুহে এৰিছে আজি জহা বৰা ধা চাউল কেইটামান বিচাৰি ঘূৰি ফূৰিবলগীয়া হয় জহা চাউল খাওঁ বুলি ক'লে কেইটামান বিচাৰি ঘূৰি ফুৰিবলগীয়া হয় সেইটো কাৰণে মই অলপ খেতি কৰিছোঁ এইটো যাতে উচিত মূল্য এটা পাওঁ বেলেগ ধানতকৈ

হয় হয় হয় মালভোগ পাঁচ পঁচিছশমানকৈ পোৱা যাব হয়

নাই মই বৰা জহাবিলাক মই হেৰি কৰিম বুলি ভাবিছোঁ মই নিজে বিক্ৰী কৰিম বুলি ভাবিছোঁ চাউল উলিয়াই কাৰণ আপুনি সেইটো ধান হিচাপে বিক্ৰী কৰিলে মানে সিমান লাভৱান নহ'ব তাৰপৰা যদি মই নিজে চাউল বিক্ৰী কৰোঁ তেনেহ'লে মই চাউলটো দাম পালো প্লাছ মোৰ চাউলৰ লগতে ধান কুটোৱাৰ লগে লগে তুঁহগুৰিটো ওলালে তাতো এটা পইচা ওলালে তাতো এটা পইচা ওলালে আৰু বিশেষকৈ এতিয়া বিহু আহি আছে বিহুততো লাগিবই মানুহক বৰা জহা ত' সেইটো চিন্তা কৰি মই নিজে চিন্তা কৰিছোঁ যে নাই এইটোতো মই বেলেগকৈ ধান হিচাপে বিক্ৰী কৰিব নোৱাৰোঁ সেইটো চাউল উলিয়াই নিজে বিক্ৰী কৰিব লাগিব বা খেতিয়কৰ এইতো কামেই আৰু নিজৰ কামটো নিজে কৰিব লাগিব ইমান ইমান সহজতে পইচা নাপায় আজিকালি ন চ ন চ খালোঁ খাই মেলি আজৰি হৈছোঁ আৰু আকৌ বিহু আহিলেই হয় হয় ন খাওঁ খেতি কৰিলে ন খাব লাগিব আকৌ খাব লাগিব আমাৰ পৰম্পৰা হয় আমি এই পৰম্পৰাখিনি ৰক্ষা কৰিবই লাগিব তাতে আকৌ এতিয়া বিহু পাইছেহি বিহু আকৌ খা খৰচৰ কাৰণেওতো এতিয়া হয়টো সেই এতিয়া মই কোৱা হেৰিয়ে কোৱাৰ দৰে জহা চাউল বৰা চাউল দুটামান বিকিলে ঘৰৰ খা খৰচটো ওলাব আৰু সেইটোকে চিন্তা কৰি এতিয়া মাৰি মেলি এইবোৰ ৰেডি কৰিছোঁ আৰু শুকুৱাই শুকুৱাই শুকোৱা মেলা কৰিছোঁ আৰু এই আকৌ সেইখিনি বজাৰলৈ নিব লাগিব বজাৰলে নি মেলিহে আকৌ লাহেকৈ বিহু ঘৰখন চলিবগৈ আৰু কা কৰিব নোৱাৰিম নহয় আমি ত' আমাৰ খেতিটোৱে একমাত্ৰ সম্বল যেতিয়া আমিতো খেতিটোকে কৰি মেলিয়েতো ঘৰখন চলাব লাগিব সেইকাৰণে খেতি বাতিকে কৰি মেলি ঘৰখন চলাইছোঁ আৰু যেনে তেনে অঁ হ'ব হ'ব হ'ব

হ'ব হ'ব হ'ব মই প নিশ্চয় পঠিয়াম বাৰু মালভোগ ধান বহুত মানুহে বিচাৰি আৰু মোৰ ওচৰলৈও আহে কেতিয়াবা মইতো নেকি যিহেতু নেকি এইবছৰ মই মালভোগ খেতি নকৰিলোৱে ত' সেইটো কাৰণে মই নিশ্চয় পঠিয়াম মানুহ পঠিয়াম মই আৰু মোৰ এতিয়া মোৰ এতিয়া সেই বিহু পাইছেহিতো বিহু পোৱাৰ কাৰণেতো যেনেকৈ সেই জহা বৰা লাগিবই খাবৰ কাৰণে কাৰণ বিশেষকৈ পিঠাকেইটাৰ কাৰণে বৰা চাউল আপুনি যাতে মোৰ কাৰ মোৰ ওচৰলৈ কোনোবাই যদি জহা বৰা বিচাৰে বোলে আমুকৰ ওচৰতে আছে দেই লাহনৰ ওচৰতে আছে

হয় লাগিব হয় হয়

হয় হয় পঞ্চাছ টকা তলত বৰা চাউল নহ'ব পঞ্চাছ টকা তলত বৰা জহা একোৱেই পঞ্চাছ টকা তলত কাৰণ বিশেষ বাকী চাউলৰ দামেই পঞ্চাছ টকা হ'ল এতিয়া আমিতো তাতকৈতো বৰা চাউলৰ দাম সত্তৰ আশী টকা হ'ব লাগিছিলে কিন্তু হোৱা নাই হ'ব লাগিছিলে সেইটো হিচাপত কিন্তু সেইটো হিচাপত হোৱা নাই যিহেতু নেকি বাকী চাউলৰ ভাত খোৱা চাউলৰে বজাৰত যেতিয়া দাম বাঢ়িলে পঞ্চাছ টকাৰ তলত নাপায় আজিকালি আকৌ সেইটো ক্ষেত্ৰত জহা বৰাটো বহুত সস্তা হৈ আছে সেইটোতো বহুত উৰ্দ্ধত সেইটো কাৰণে কৈছোঁ আজিকালি খেতি কৰিলেও মানে উচিত মূল্যটো পোৱাই নাযায় সেইটো হিচাপে আমি ইমান কষ্ট কৰি মেলি আকৌ উচিত মূল্যটো নাপাওঁ নোপোৱা হৈছে আজিকালি খেতি কৰিও কিন্তু কি কৰিব খেতি কৰি যেতিয়া পথাৰ এখন ঘৰত পৰি আছে পথাৰখন ঘৰত পৰি থকাৰ কাৰণেতো পথাৰখনটো এনেই পেলাই থ'ব নোৱাৰোঁ ত' সেইখিনি মাটি খেতি কৰি পিনি যেতিয়া চলিব লাগে ত' সেইটো কাৰণে সেইটো কষ্ট কৰিব লাগিব আমি ট্ৰেক্টৰ তিনি চাহ বাও আৰি টেক্টৰে তিনি চাহ বাও ট্ৰেক্টৰতো আজিকালি ট্ৰেক্টৰে বোৱাবলৈ হ'লে ট্ৰেক্টৰতো আজিকালি ছশ টকা হ'ল ট্ৰেক্টৰৰ প্ৰতি চাহতে হেৰি ছশ টকা হোৱাৰ কাৰণে যোৱা বছৰ এডোখৰি নিজেই লৈ আহিলোঁ যাতে নিজে মাটিখিনি ভালকৈ চহাব পাৰোঁ মই ত' সেইটো কাৰণে বাৰু এতিয়া ইমান এটা বিশেষ খৰচটো ওলোৱা নাই দুই চাৰি ডোবা লোকৰো বাই দিওঁ কেতিয়াবা তেলৰ পইচাটোকে ওলাবলৈ তেনেকৈ কৰিয়ে বাই আছোঁ সেইটো চৰকাৰৰ ফালৰ পৰা এতিয়া উন্নত প্ৰজাতিৰ ধান দিয়া বুলি শুনিছোঁ এতিয়া অনাৰ ব্যৱস্থাটো কৰিব লাগিব এই বছৰতো সামৰিলোৱে আৰু অহা বছৰকৈ আকৌ কি নতুন ধান আহে সেইটো চিন্তা চৰ্চা কৰিব লাগিব হয় হয় সেইখিনি সেইখিনি মোক

নহয় এইখিনি নিশ্চয় সুফল পোৱা যাব সেইখিনিত আৰু বাকী আমাৰ ওচৰতে কিছুমান মানুহে কৰিছে চৰকাৰৰ পৰ ধান আনি অ' তাততো দেখিছোঁ অলপমান প্ৰডাকশ্যনটো বঢ়া নিচিনা লাগিছে ময়ো ভাবিছোঁ অহা বছৰকৈ অকণমান সেই চৰকাৰৰ ফালৰ পৰা ধান আনি মেলি খেতি বাতি কৰিম বুলি

নাই ইউৰিয়া চিউৰিয়াটো অলপ কম ব্যৱহাৰ কৰোঁ মই অকণমান নিজৰ মাটিকেইডোবা ভাল হৈ থাকিবৰ কাৰণে মই পচন সাৰে প্ৰায় ব্যৱহাৰ কৰোঁ গোবৰ চোবৰ দি মেলি তেনেকৈ বিশেষ সাৰ নিদিওঁ আৰু আৰু এনেও মাটিকেইডোবা যেনিবা অলপ অলপ ভালেই ধান হোৱা মাটিয়ে সেইটো কাৰণে বিশেষ সাৰ দিবলগীয়া নহয় আৰু এনেই যদি গোবৰ চোবৰকে অলপ অলপমান দি দিওঁ আৰু ত' সেইটোতে হৈ যায় বাকী সাৰ বিশেষ কেমিকেল দৰৱ দিবলগীয়া নহয় হয় হয় জৈৱিকত খেতি কৰিলে ভাল হয় আৰু জৈৱিক জৈৱিক আজিৰ যুগত মানুহে ভাবে যে জৈৱিক খেতিত খৰচটো বেছি হয় কিন্তু আপুনি চাবলৈ গ'লে জৈৱিক খেতিত খৰচটো বো বেছি নহয় খৰচাটো কম হয় প্ৰডাকশ্য়ন বেছি হয় ত' সেইকাৰণে এনেও চৰকাৰে কৈ আছে জৈৱিক খেতি কৰিবৰ কাৰণে ত' আমি যদি জৈৱিকলৈ উঠি যাওঁ আমি লাভৱান দুই চাইডৰ পৰা হ'ম এক চাইডৰ পৰা আপোনাৰ চাউলকেইটা ভাল আহিব আৰু দুই নম্বৰত আপোনাৰ মাটিডোখৰ ঠিক হৈ থাকিব মাটিত কেমিকেল মৰাৰ ফলত মাটি মানে চোতালৰ দৰে টান হৈছে আজিকালি তাৰ ফলত নোহোৱা হৈছে সেইটো কাৰণে জৈৱিক সাৰ যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে খেতিটো ভাল হৈ থাকিব আপোনাৰ মাটিকেইডোবা ভাল হৈ থাকে তেওঁৰ কাৰণে ভাল হ'ব সু স্বাস্থ্য হ'ব অঁ কথা আপোনাক অঁ নহয় আপোনাৰ লগতো অঁ বহুত দিনৰ কথা পাতিলোঁ ভাল লাগিলে দেই থেংক ইউ ধন্য় ত' আপোনালৈও থাকিল দেই